ৰন্ধা বঢ়াৰ কথা ক'বলে গ'লে আচলতে আমাৰ ঘৰত ময়ে প্ৰায় ৰন্ধা বঢ়া কৰোঁ কাৰণ আমাৰ ঘৰত মা আৰু মই দুগৰাকী মানুহ দুগৰাকীৰ কাৰণে ময়ে ৰান্ধোঁ আৰু মই ৰন্ধা ব্যঞ্জনৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেনেহ'লে মই হাঁহ আৰু কোমোৰাৰ জোল খুব ধুনীয়া বনাওঁ আৰু বেলেগ ব্যঞ্জনৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে মাছ মাংস বা অন্যান্য বিভিন্ন ব্যঞ্জন মই ৰান্ধোঁ গাহৰিৰ লগত বাঁহৰ গাজ দিয়া গাহৰিৰ লগত ঔটেঙা দিয়া চেংমৰাৰ লগত গাহৰি আৰু মাছৰ টেঙা জোল তাৰপাছত সৰিয়হৰ লগত মাছ এনেকে আৰু বাকী বিভিন্ন ধৰণৰ ব্যঞ্জন মই খুব ধুনীয়াকৈ বনাওঁ আৰু যদি বনোৱাৰ এই ৰন্ধা বঢ়াৰ কথা কয় তেতিয়াহ'লে মই আৰু এই পৰ্ক প্ৰছেচিং বা এই ফিছ প্ৰছেচিং এইবিলাকো মানে যিটো আমি আচাৰ বনাওঁ মাংস বা মাছৰ পৰা সেই তেনেকুৱা ধৰণৰো মই বনাব জানোঁ আৰু মিঠায়ো মই খুব ধুনীয়া বনাওঁ কালাকান ৰসগোল্লা কেক চেকো বনাওঁ মই আৰু বেকাৰীও মই বনাওঁ আৰু এতিয়াতো আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰলে আলহী আহিলে প্ৰায় মোকে বেকাৰী বা কেক বনাবলৈ দিয়ে বিহুৱে সংক্ৰান্তিয়ে প্ৰায়ে মই কেকৰ অৰ্ডাৰ পাওঁ কেক বনাই দিওঁ মানুহক বাৰ্থডে আহিলেও কেকৰ অৰ্ডাৰ পাওঁ তেনেকে কেক বনাওঁ সেইয়াই আৰু